পৰ্যটনৰ ক্ষেত্ৰত প্ৰশাসনে বহুত সুবিধা প্ৰদান কৰিছে আমাৰ অসমলৈ বহুত দূৰ দূৰণিৰ পৰা পৰ্যবেক্ষণ কৰিবলৈ লোক আহে আমিও যাওঁ ঠিক তেনেদৰে অসমত বহুত তেনেকুৱা ঠাই আছে যি বহুত দূৰ দূৰৰ পৰা চাবলৈ আহে পৰ্যবেক্ষণ কৰে ফটো মাৰি লৈ যায় ভিডিঅ' কৰে আমিও তেনেকৈ পাহাৰ পৰ্বত চাবলৈ যাওঁ দূৰলৈ আমি অৰুণাচল যাওঁ গৈ বহুত ভাল লাগে পাহাৰীয়া জেগা চাবলৈ যাওঁ আমি ঠিক তেনেদৰে দূৰ দূৰণিৰ পৰা আমাৰ ইয়ালৈ আহে

পাহাৰ প্ৰাকৃতিক দৃশ্য চাবলৈও যাওঁ আমাৰো তেনেকৈ বহুত ভাল লাগে পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত আমাৰ অলপ বেলেগ হয় আমাৰ শিৱসাগৰতে তেনেকৈ বহুত পৰ্যটন ক্ষেত্ৰ আছে দৌল মৈদাম বহুত পুৰণি পুৰণি সামগ্ৰী যিবোৰ আমাৰ সংস্কৃতি সেইবোৰ চাবলৈ আহে তেনেকৈ আমিও চাব যাওঁ সংস্কৃতিবোৰ আচলতে চাবলৈ আহে আৰু আমিও তেনেকৈ যাওঁ অঁ মই শিৱসাগৰতে বহুত জেগা আছে যিবোৰ বহুত দূৰ দূৰৰ পৰা চাবলৈ আহে কাজিৰঙা অভয়াৰণ্য আছে তাত আমাৰ অসমত বিখ্যাত অসমৰ অসমৰ নহয় আৰু গোটেই পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড় পায় কাজিৰঙাতে সেই কাজিৰঙা পৰ্যবেক্ষণ কৰিবলৈ আহে বহুত দূৰ দূৰৰ পৰা আমেৰিকাৰ পৰা আহে তেওঁলোকৰ কিছুমান অসুবিধা হ'ব হয় দেখা পাওঁ আমি কিন্তু প্ৰশাসনে সেইবোৰ সুবিধা কৰিছে তথাপিও কিছুমান দুৰ্ঘটনা হোৱা দেখোঁ ব ব্ৰহ্মপুত্ৰ নৈ চাবলৈ আহে পৃথিৱীৰ ভিতৰতে অসমৰ ভিতৰতে ডাঙৰ নদী ব্ৰহ্মপুত্ৰ সেইখনো চাবলৈ আহে তেনেকৈ তাৰপিছত তেনেকৈ আহি আহিলে কিছুমান দুৰ্ঘটনাত ক্ষতিও হয় সেইবোৰ কাৰণে অলপ নিজকে সুৰক্ষা কৰিবৰ বাবে নিজেই চেফটি হ'ব লাগে আৰু এক্সিডেণ্ট হ'বৰ বাবে কিছুমান ইস্পী গাড়ীৰ স্পীডটো অলপ লাহে লাহে চলাব লাগে আৰু সুৰাপান কৰিব নালাগে তাৰপিছত আৰু ঘন জংঘল এইবোৰলৈ গ'লে মানে জীৱ জন্তুৰ পৰা অকণমান অসুবিধা হ'ব পাৰে এইবোৰৰ কাৰণে নিজে অলপ সুবিধা কৰি পেলাই নিজে যাব লাগে তাৰপিছত আমি তেনেকৈ অলপ দিনৰ আগত পিকনিক হিচাপে গৈছিলোঁ বহুত ভাল লাগিল পৰ্যবেক্ষণ বুলিয়ে নহয় আৰু গৈছিলোঁ অৰুণাচল ডামবুক বুলি জেগাৰ এডোখৰলৈ বহুত ধুনীয়া জেগা তাত আমি গৈ ভাল লাগিল আমি নেদেখা জেগা কিছুমান দেখিলোঁ নেদেখা বস্তু বহুত ভাল লাগিল তেনেকৈ অসমলৈও আহে শিৱসাগৰলৈ আহে অসমত মৈদাম আছে এইবোৰ বহু পুৰণি সেইবোৰ পৰ্যবেক্ষণ কৰেহি আৰু তেনেকৈ আৰু আমিও যাওঁ বহুত দূৰ দূৰলৈ যাওঁ চাওঁগৈ তেওঁ প্ৰাকৃতিক দৃশ্য কেনেকুৱা কি ভাল লাগে পৰ্যবেক্ষণ কৰিব লাগে কিবা এটা শিকিব পাৰি বুজিব পাৰি জানিব পাৰি আৰু এশিঙীয়া গঁড়ৰ লগতে বহুত ময়ূৰ চৰাই এইবোৰ চাবলৈ আহে হাতী ঘোঁৰা ধেৰ প্ৰাণী জীৱ জন্তু ভাল লাগে এইবোৰ চাই মন মানুহৰ মন শৰীৰ সকলো ঠিকেই থাকে ফুৰিব লাগে তাৰপিছত আমাৰ ব্ৰহ্মপুত্ৰ নৈ ফেৰীত উঠিবলৈ পাৰি তেনেকৈ দুৰ্ঘটনাও হয় সেইবোৰতো অকণমান ধ্যান দিব লাগে তাৰপিছত দুৰ্ঘটনাত বহুতো লোক আঘাতপ্ৰাপ্ত হয় আৰু সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈও নিজে অলপ সুবিধা কৰিব লাগে নিজে অলপ ভালকে চাই চিতি ফুৰিব লাগে যাব লাগে আৰু পাহাৰীয়া জেগাত বেছি সময়ত দেৰিলৈকে থাকিব নালাগে হুলস্থুল কৰিব নালাগে ড্ৰাইভাৰজনক অলপ ঠাণ্ডা মগজৰে গাড়ীখন চলাবলৈ দিব লাগে বেছি হুলস্থুল গান নাচ কৰি অশান্তি কৰিব নালাগে তেতিয়া তেওঁৰ অসুবিধা হ'ব তেতিয়া আমাৰো অলপ দিগদাৰ হ'ব সেইকাৰণে নিজেই অলপ সাৱধান হ'ব লাগে সেইবোৰ ক্ষেত্ৰত যাব লাগে ফুৰিব লাগে ভাল লাগে পৰ্যবেক্ষণ কৰিব লাগে মন যায় সবৰে আমিও যাওঁ আমি সদায় যাব নোৱাৰোঁ কিন্তু বছৰেকৰ মূৰত এদিন যাওঁ সেইটো পিকনিক হিচাপে যাওঁ তথাপিও পৰ্যবেক্ষণে হয় আৰু নেদেখা বস্তু দেখোঁ নেদেখা জেগা দেখোঁ উপভোগ কৰোঁ ভাল লাগে মানুহৰ মনৰ শান্তি হয় শৰীৰ মন মগজু প্ৰভাৱ পৰে ভাল হয় ভাল প্ৰভাৱ পৰে ফুৰিব লাগে পৰ্যবেক্ষণৰ লগতে একেলগে এসাঁজ খোৱাও হয় আৰু ভাল লাগে লগৰ বন্ধুসকলৰ লগত যাব লাগে ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ লগত যাব লাগে সদায় সদায় মানুহ ব্যস্ত হৈ থাকে এদিন ওলাই যাব লাগে সকলো তেতিয়া এটা মিলাপ্ৰীতি হৈ থাকিব সম্বন্ধটো অকণমান শক্তিশালী হৈ থাকে নহ'লেনো কিমান আৰু সদায় ঘৰতে থাকিব ঘৰৰ কাম ল'ৰা ছোৱালী পঢ়া সেইবোৰৰ পৰা অকণমান আঁতৰি অলপ ফুৰিব যাব লাগে পৰ্যবেক্ষণ কৰিব লাগে ভাল লাগে কিয়নো আমি লাহে লাহে ডাঙৰ হৈ আহিছোঁ মা দেউতাসকলক অকণমান ফুৰাবলৈ যাব লাগে ভাল লাগে মন মন কাণ মাহঁতৰো ভাল লাগিব সেইকাৰণে অলপ ফুৰাবলৈ লৈ যাব লাগে তেতিয়া এটা মোৰ মন ভাল লাগিব তাতে আৰু এদিন এদিন ফুৰিবলৈ গ'লে মানে নিজৰে মন ভাল লাগি থাকে তাৰপিছত তেনেকৈয়ে তেনেকৈ আৰু জেগাবোৰ চাব পাৰি আৰু নতুন নতুন কথা শিকিব পাৰি জানিব পাৰি বহুত ভাল লাগে সেইবোৰ অনুভৱ মানে নিজেই নহয় আৰু লগৰবোৰকো কৰিব লাগে যাব লাগে ফুৰিব লাগে পৰ্যবেক্ষণৰ ক্ষেত্ৰত প্ৰশাসনেও বহুত সুবিধা লয় তেনেকৈ সুবিধা মানে দিয়ে লয় নহয় দিয়ে আৰক্ষী প্ৰশাসক হওক যান বাহনৰ ক্ষেত্ৰতো হওক বহুত তেনেকৈ চৰকাৰে সুবিধা কৰি দিছে তথাপিও মানে নিজৰ এটা থাকিব লাগে তেনেকৈ নিজেই অলপ চেল্ফত মানে অঁ নিজেই অলপ নিজৰ সুবিধাটো নিজে কৰি ল'ব লাগে নিজে অলপ সেইবো চাই চিতি যাব লাগে নহ'লে নিজৰে দিগদাৰ হয় প্ৰব্লেম হ'ব পাৰে বহুত প্ৰব্লেমত মুখামুখি হ'ব পাৰে অকলশৰে ক'ৰবালৈ গ'লে অকলশৰে গ'লেও মানে তেতিয়া অলপ নিজকে ইমান চিন্তা কৰিবলৈ নোহোৱাকৈ অলপ ভালকৈ যাব লাগে লগত গ'লেও লগৰখিনিৰ পৰা আঁতৰি অকলশৰে যাব নালাগে তেতিয়া নিজেই বিপদত পৰিবলগীয়া হ'ব পাৰে সেইকাৰণে অকলে ঘূৰিব নালাগে লগতে যাব লাগে লগতে থাকিব লাগে মাহঁতক নোকোৱাকৈ ক'লৈও যাব নালাগে ক'ৰবাত দূৰলৈ যদি পৰ্যবেক্ষণ কৰিবলৈ যোৱা নহয় তেন্তে মা দেউতা সকলোকে জনাই থৈ যাব লাগে নহ'লে নিজেই বিপদত পৰিবলগীয়া হ'ব পাৰে এইবোৰ এইবোৰৰ পৰা মানে সুবিধাটো নিজেই কৰি ল'ব লাগিব নহ্ তাৰপিছতনো গৈ পেলাই আহি নিজ যদি কিবা এটা নহ'বলগীয়া কিবা এটা হয় তেতিয়া নিজৰ গাত মানে দুখটো নাথাকিব লাগিব তথাপিও মানে সেই বুলিয়ে নহয় ভালকৈ ফুৰি আহিব পৰাকে তেনেকৈ যাব লাগে পৰ্যবেক্ষণ মানে নজনা কথা শিকা নেদেখা বস্তু চোৱা সেইটোৱেই পৰ্যবেক্ষণ তাৰ সেইটোত নিজে দেখিলেই নহ'ব সেইটো বুজি আহি আনকো তেনেকুৱা এটা মানে বুজাব পাৰিব লাগিব তাৰপৰা যি শিকিলোঁ সেইটো আনক শিকাব পাৰিব লাগিব তেতিয়াহে যদি মানে পৰ্যবেক্ষণ কৰা অলপ সফল হয় ফটো ভিডিঅ' আজিকালি মোবাইল সবৰে কেমেৰা হাতে হাতে সেইবোৰতে আবদ্ধ কৰি আনিব লাগিব নোযোৱা মানুহজনক আমাৰ আইতা ককাহঁতক তাৰ আনি দেখাব লাগিব তাৰপিছতে ছ'চিয়েল মিডিয়াত আপলোড কৰি কৰিব লাগে তেতিয়া মন ভাল লাগে নহ্ নিজকে অলপ ডেভেলপমেণ্ট কৰিব পাৰি আজিকালিতো বহুত তেনেকুৱা ওলাইছে ভাইৰেল হৈছে তেনেকৈ বহুত মানে মানুহ পৰ্যবেক্ষণ কৰিও বহুত উন্নতি হ'ব পাৰি আজিকালি আজিকালি ছ'চিয়েল মেডিয়াৰ যুগ পৰ্যবেক্ষণৰ ক্ষেত্ৰত বহুতে পইচাও খৰচ হয় পইচাও দৰকাৰ হয় কিন্তু পৰ্যবেক্ষণৰ জৰিয়তে ইনকমো কৰিব পাৰি ভি ভিডিঅ' ফটো আপডোল আপলোড কৰি মানে বহুতে এতিয়া ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব এইবোৰত দি পইচাও আৰ্ণ কৰি আছে ঠিক তেনেকৈয়ে আমিও কৰিব পাৰোঁ নহ্ আমিও যাব পাৰোঁ আমিও ফুৰিব পাৰোঁ আমিওতো পাৰোঁ আমিও তেনেকৈ নেদেখা বস্তু চাবগৈ পাৰোঁ নোযোৱা জেগালৈ যাব পাৰোঁ প্ৰকৃতিৰ লগত চিনাকি হ'ব পাৰোঁ নানা জীৱ জন্তু আছে প্ৰকৃতিৰ মাজত কিমান যে ভাল লাগিব নহ্ পৰ্যবেক্ষণ মানে নিজৰ মনৰ নিজৰ মন মগজু সকলো জড়িত হৈ থাকে কিমান এটা মানে বুজাব নোৱাৰা অনুভৱ যিটোৱে পৰ্যবেক্ষণৰ যোগেদি পাব পাৰি ঠিক তেনেকৈ বাহিৰৰ পৰা যেনেকৈ আহে আমাৰ অসমত বা শিৱসাগৰ জিলাতে হওক বহুতো আছে দৌল বা শিৱদৌল জয়দৌল দেৱীদৌল সেইবিলাকতে ম বহুত মানুহ আহে দূৰ দূৰণিৰ পৰা আমিও যাওঁ আমাৰ ওচৰতে হয় তথাপিও আমিও যাওঁ ভাল লাগে কিবা এটা পুৰণাৰ সেই ৰজাদিনীয়া কথাবোৰ শুনি বা সেই ৰজাৰ দেৱ দেৱীসকলৰ কিবা এটা ভাল লাগে শুনি জানি তেনেকৈয়ে বহুত পুৰণি পুৰণি কথাবোৰ শিকিব পাৰি দেখিব দেখি মন ভাল লাগে আমি গৌৰৱো অনুভৱ কৰোঁ যে আমাৰ শিৱসাগৰত এইবোৰ অনু অৱস্থিত ঠিক তেনেকৈ বহুত দূৰতো তেনেকুৱা চৰাইদেউ চৰাইদেউ জিলাতো আছে মৈদাম বহুত মৈদাম আছে সেইবোৰো পুৰণি দিনৰে বহুত দিনৰ পুৰণি সেইবোৰ আচলতে মানুহে ইমান ডাঙৰ ডাঙৰ মৈদামবোৰ মানুহেই বনোৱাইছে আজিৰ দিনততো সেইবোৰ সাধু সাধু যেন লাগিব কিন্তু সেইবোৰ নিজৰ হাতেৰে কৰা মানুহৰ হাতেৰে গঢ়া সেইবোৰ চাবলৈ মানে চাবই লাগে যোনে এতিয়াও বহুতে নেদেখিব পাৰে কিন্তু সেইবোৰ চাব লাগে বুজিব লাগে জানিব লাগে আগৰ দিনৰ মানুহৰ কষ্ট এতিয়াৰ দিনৰ লগত অকণমানোৱেই নিমিলে সেইবোৰেই পৰ্যবেক্ষণৰ ফলত গম পোৱা যায় তেতিয়াহে বুজিব পাৰি কিমান যে আগত আগৰ দিনৰ সময়বোৰ কেনেকুৱা আছিল আৰু এতিয়া সময়বোৰ কেনেকুৱা আগৰ দিনৰ লগত এতিয়া বহুত পাৰ্থক্য কাৰণ তেতিয়া সেই ইমান ডাঙৰ ডাঙৰ বিৰাল বিৰাল পৰ্বতৰ সমান এটা মৈদাম সেই মানুহৰ হাতেৰে নিৰ্মিত সেই সেইখন হাতেৰে যোনখন হাতেৰে এতিয়া আমি অকল মোবাইলো ব্যৱহাৰ কৰোঁ মোবাইল মোবাইলহে অকল ইউজ মানে চলাব জানোঁ তেতিয়াৰ দিনত কিন্তু সেইবোৰ সেইখন হাতেই ইমান ডাঙৰ ডাঙৰ মৈদাম সৃষ্টি মানে সাজিলে বনালে তৈয়াৰ কৰিলে সেইবোৰ পৰ্যবেক্ষণৰ ফলত শিকিব পাৰি এতিয়া এতিয়াৰ যুগৰ মানুহৰ বাবে সেয়া এটা মানে সপোন মানুহে এতিয়া সেইটো বাস্তৱ কৰিবলৈ বহুত কঠিন হ'ব কিন্তু তেতিয়াৰ দিনত তেওঁলোকে সেইবোৰ বহুত কষ্ট কৰি নিৰ্মাণ কৰিলে এতিয়া আমি যিবোৰ চাব যাব পাৰোঁ মানুহ বহুত দূৰ দূৰণিৰ পাৰা আহে পৰ্যবেক্ষণ কৰে সেইবোৰৰ কাহিনী ধেৰ বহুত কৈ শেষ কৰিব নোৱাৰা কাহিনী কিন্তু চ সকলো কথা নাজানো আমিও যাব লাগে চাব লাগে মন ভাল লাগে বহুত কথা জানিব পাৰি বহুত দূৰ দূৰৰ পৰা আহে কাজিৰঙাত ঠিক তেনেকৈ তেনেদৰেই কাজিৰঙালৈ যায় এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত চাবলৈ আহে তালৈ গৈ তালৈ যে বহুত দূৰ দূৰৰ পৰা আহে কাৰণ পৃথিৱীৰ ভিতৰত বিখ্যাত এশিঙীয়া গঁড়ক চাবলৈ আহে তালৈ গ'লে জীপ চাফাৰী হাতী চাফাৰী সেইবোৰতে বহুত মানে পৰ্যবেক্ষণ কৰিবলগীয়া একদম ঠাই ক'বলৈ গ'লে হাতীৰ পিঠিত উঠি গোটেই কাজিৰঙাখন ভ্ৰমণ কৰা হয় কিমান যে ভাল লাগে ঘৰৰ পৰিয়ালৰ লগতহে হওক বা বন্ধুবৰ্গৰ লগতে হওক কিমান যে ভাল লাগে যাব লাগে চাব লাগে আৰু বহুত দূৰ দূৰৰ পৰা আহে ঠিক তেনেদৰে সেইবোৰ বনৰীয়া জীৱ জন্তু হয় কিন্তু মানুহ সদায়তো মানুহ দেখি নাথাকে নহ্ তেনেকৈ তাহাঁতেও অলপ ভয় কৰে কিন্তু ইমানো অপকাৰ নকৰে কেতিয়াবা মানে হঠাতে কিছুমান অসুবিধা হয় যিবোৰ মানে মানে আঘাত কৰে ঠিক তেনেদৰে তেনে ইমানো নহয় আৰু কেতিয়াবা বাইচান্স হ'ব পাৰে আৰু সেইবোৰৰ পৰা নিজে অকণমান সাৱধান হ'ব লাগে ঠিক তেনেদৰে